মোৰ সাধাৰণতে ড্ৰয়িঙৰ আইডিয়াসমূহ মই প্ৰকৃতিৰ পৰা লওঁ সেই ভাবটো মোৰ মনত প্ৰকৃতিটোৰ পৰাই উৎপন্ন হয় উৎপন্ন হোৱাৰ পাছত মই সেইটো আকৌ উন্নত কৰিবলৈ গুগলৰ অলপ সহায় লওঁ নোলোৱা নহয় গুগলৰ সহায় লোৱাৰ পাছত মই সেইখিনিক কেনভাছত তুলি লওঁ তাৰ পাছত কেনভাছত তোলাৰ পাছত তাতে মই ৰং তুলিকা সেইবোৰ ইউজ কৰোঁ বা পেন পেপাৰত যেতিয়া মই ড্ৰয়িঙবোৰ কৰোঁ তেতিয়া মই ছেড্ৰিঙৰ কেতিয়াবা কৰোঁ আৰু অলপতে মই এহাল কিংফিছাৰ চৰাই আঁকিছিলোঁ যোনটো অসমীয়াত মাছৰোকা চৰাই বুলি কোৱা হয় তাত মই পেঞ্চিল চেডিঙে পেঞ্চিল ছেডিঙে কৰিছোঁ তাত বেলেগ বেলেগ পেঞ্চিল ইউজ কৰিছোঁ এইচ বি পেঞ্চিল আৰু থেড্ৰিং পেঞ্চিল মোৰ আছে সেই সেইবোৰ ইউজ কৰিছোঁ তাৰ পাছত সেনেকৈ সাধাৰণতে মই ব্লেক এণ্ড হোৱাইট আৰ্টবোৰ ভাল পাওঁ লাইন আৰ্টো কৰোঁ আকৌ ৱাটাৰকালাৰো কৰোঁ তাৰে তাৰ পিছত পেন পেঞ্চিল ছেডিঙৰ ক্ষেত্ৰত মই এইটোৱে ক'ব খুজিম যে ছেডিঙটো কৰি কৰিবলৈ গ'লে তাৰমানে কিছুমানত অলপমান লাইট পেঞ্চিল ইউজ হয় কিছুমানত অলপ ডাৰ্ক পেঞ্চিল ইউজ হয় এয়া জোখত আপুনি কিমান ফ'ৰ্ছেৰে কোনটো পেঞ্চিল ইউজ কৰি লাগে সেইটো সেইটো যেতিয়া মানে মনত আপোনাৰ বহাই লয় তেতিয়া কোনেও মানে ড্ৰয়িঙটো মানে ধুনীয়াকৈ শেষ কৰাত আৰু বাধা উৎপন্ন কৰিব নোৱাৰে